অঁ বাইদেউ এইটো এই

অঁ এইটো বিষ্ণুপুৰৰ এই গেছ এজেঞ্চিটো লাগিছেনে

আপুনি শুনি পাইছে এই বিষ্ণুপুৰ গেছ এজেঞ্চিটোত ফোনটো লাগিছে নে অঁ বাইদেউ এই মই কালি এই গেছ আমাৰ এই এই ওচৰতে দেই গেছ এটা মই বুকিং কৰিছিলোঁ আগতো আনো আপোনালোকে দিয়াও দেৰি কৰে দামো ইমানখিনি লয় এক্সট্ৰাকে পঞ্চাছ টকাও লয় আকৌ যে ইমান কম কমকৈ আহে চিলিণ্ডাৰবোৰ মানে বেছি দিন নাযায় দেখোন আগতে তিনিমাহ তিনিমাহ আজিকালি ডেৰ মাহো ভালকৈ নাযায় আপোনালোকে এনেকুৱা এইটো বৰ ভাল কাম কৰা নাই দেই হ'লেও আপোনালোকৰ সেইবিলাক অফিচৰ ক'ত কি নিয়ম সেইবিলাক আপোনালোকে জানিব আমিতো নাজানো এনেকে যেনেকে আপোনালোকে ৰাইজৰ পৰা এনেকে লুটি থাকিলে নহ'ব নহয় এইবিলাক আকৌ চৰকাৰী বুলি কয় চৰকাৰী বুলি কয় কয় আকৌ আপোনালোকে এনেকে কমাই কমাই দিয়ে যে সেই কোনোবাটোত থাকিব এঘাৰ কেজি কোনোবাটোত থাকিব বাৰ কেজি এনেই ষোল্ল কেজি সোতৰ কেজি দামটো কেলে লয় লয় বাৰু

কমাই লওক নহ'লে এই এনেকে যিমানখিনি থাকে দিব লাগে সিমান এতিয়া আগতে সেই সেইটো চিলিণ্ডাৰ মতে আনি আমি সেইটোৰ পৰাই বনাই কৰি খাওঁ সেইটো জুইতে বনাই খাওঁ

সেইটো এই আপোনালোক খং উঠা কাম কৰিলে খং নুঠিব নেকি খং উঠা কামকে কৰিছে আকৌ আপোনালোকে সেইবিলাক পইচাবোৰ বেছি বেছিকৈ লয় বস্তু কমাই কমাই দিয়ে

হ'ব হ'ব